অসমীয়া ভাষাৰ বৈশিষ্ট্য ক'ব গ'লে অসমীয়া ভাষা এখন পুৰণি ভাষা এই ভাষাটো মূলত অসম ৰাজ্যত বেছিকৈ ব্যৱহাৰ কৰা হয় অসমীয়া ভাষাৰ উৎপত্তি অসমতেই হোৱা বুলি আমি জানো এই ভাষাটো অসমৰ প্ৰত্যেকটো কোণত চলা হয় যদিও ইয়াৰ ধৰণ মানুহ বা পৰিৱেশৰ লগত বেলেগ বেলেগ উচ্চ অসমৰ তুলনাত নিম্ন অসমৰ ভাষাৰ বা শব্দৰ ব্যৱহাৰ বা শব্দৰ উচ্চাৰণৰ বহু পাৰ্থক্য পোৱা যায় কিন্তু লিখিত অসমীয়া ভাষা এটাই তাৰ কোনো ধৰণৰ ব্যাকৰণৰ বা উচ্চাৰণৰ ভুল নাই বুলি আমি জানো অসমীয়া ভাষাত বহু হিন্দী ভাষাৰ নিচিনা স্ৱৰ বৰ্ণ ব্যঞ্জন বৰ্ণ আমি পাওঁ যুক্তাক্ষৰৰপৰা আৰম্ভ কৰি এখন ভাষাত লগা সকলোবোৰ সা সুবিধা বা শব্দৰ প্ৰণালীবোৰ আমি অসমীয়া ভাষাতো দেখা পাওঁ অসমীয়া ভাষা এখন সুন্দৰ ভাষা এই ভাষা শিকিবলৈ খুব টান বুলি মই অনুভৱ নকৰোঁ অসমৰ মাতৃভাষা হিচাপে অসমীয়া ভাষাটোক গণ্য কৰা হয় আৰু এই ভাষাই সাংস্কৃতিক

প্ৰযুক্তিবিদ্যাৰ ওপৰতো বহু গুৰুত্ৱ দিয়ে অসমীয়া ভাষাটো আগুৱাই নিবৰ আমাৰ মূলত দুই মহান ব্যক্তিৰ অৰিহণা কেতিয়াও আমি নাই কৰিব নোৱাৰোঁ তেওঁৰ ভিতৰত আমি সকলোৱে চিনাক্ত বা আমি পঢ়ি অহা শ্ৰীমন্ত শংকৰদেৱৰ নাম উল্লেখ কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱে ৰচিত গ্ৰন্থসমূহ লোকচসমূহ নাটক পৰা আৰম্ভ কৰি ভাওনা নাচ ইত্যাদিয়ে অসমীয়া ভাষাক আগুৱাই নিবলৈ বহু সহজ আৰু সুবিধা প্ৰদান কৰিছে তাৰে উপৰিও শংকৰদেৱৰ শিষ্য মাধৱদেৱেও এই ভাষাটো আগুৱাই নিবৰ কাৰণে বহু অৰিহণা আগবঢ়াইছে